যোৱা মাহত মই এমাজনৰ পৰা এডাল ব্লুটুথ হেডফোনৰ অৰ্ডাৰ কৰিছিলোঁ তেওঁলোকে মোক হেডফোনডাল দুই তিনদিনৰ ভিতৰতে ডেলিভাৰ দিছিলে আৰু তেতিয়াৰ পৰাই মই হেডফোনডাল ব্যৱহাৰ কৰি আছোঁ আৰু এই হেডফোনডাল ব্যৱহাৰ কৰি মই খুব ভাল ৰিজাল্ট পাইছোঁ হেডফোনডালত বিভিন্ন ধৰণৰ ফিচাৰ্চ আছে যেনেধৰণে নইচ কেনচেলেশ্যন মুড ফিংগাৰপ্ৰিণ্ট টাচ্ আৰু বিশেষকৈ হেডফোনডালৰ ছাউণ্ড কোৱালিটি খুবেই ভাল হয় যাৰ সহায়ত আমি কোনো অসুবিধা নোহোৱাকৈ কাৰোবাৰ লগত কথা পাতিব পাৰোঁ বা গান শুনিব পাৰোঁ কোনো অসুবিধা নোহোৱাকৈ আৰু যদি আমি ফোনটো লগত নাৰাখোঁ তেতিয়া আমি হেডফোনডালতে আমি ফোন কোনো ক'ল ৰিচিভ কৰিব পাৰোঁ বা ক'ল কাটিব পাৰোঁ তো তেনেকুৱা ধৰণৰো বিভিন্ন সুবিধা আছে গতিকে মই হেডফোনডাল ইউজ কৰি বহুত ভাল পাইছোঁ আৰু মই ৰিকমেণ্ড কৰিম যে এইডাল হেডফোন সকলোৱে ইউজ কৰে তো আৰু হেডফোনডালৰ প্ৰাইচটো চাই পিনি হেডফোনডালৰ বহুত সুবিধা আছে হেডফোনডাল ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ